অঁ অঁ ঠিক আছে মই আপোনাক বুজাই দিছোঁ আপুনি যিহেতু গুৱাহাটীৰপৰা আহিছে নোজানিবও পাৰে অঁ সেইটোৱে হেৰি নামফাকেত হেৰি আছে বুদ্ধ বুদ্ধিষ্টৰ মন্দিৰ আছে তাত আপুনি ফুৰা বহুত ভাল ঠাই আছে তাৰপিছত প্ৰাকৃতিক সৌন্দৰ্য আছে পাহাৰ আছে তাৰপিছত থকা খোৱাত ব্যৱস্থা আছে তাৰপিছত তাৰ হেৰিয়ত তাৰ লোক আমাৰ ইয়াৰ মানে হেৰিয়ৰ অৰুণাচলৰ তাৰ হেৰিবিলাক খোৱা বোৱা ব্যৱস্থা আছে ভালকে আপুনি যিকোনো ঠাইত বা ৰূম ৰূমত দোকান বা হোটেলত থাকি আপুনি খোৱা বোৱাৰ ব্যৱস্থা কৰিব পাৰিব তাৰপিছত তাৰপিছত আকৌ আপুনি হেৰি এইটো কি যাবলৈ ইডোখৰ ঠাইৰপৰা আনডোখৰ ঠাইলৈ যাবলৈ আপোনাৰ যাতায়তৰ ব্যৱস্থা আছে আপুনি এটা ফোন কৰিলেই আপুনি যাব পাৰিব যাতায়তৰ ব্যৱস্থা আছে আৰু আমাৰ ইয়াত ৰাস্তা ঘাটৰ কোনো কোনো অসুবিধা নাই ৰাস্তা ঘাটবিলাক হেৰি ভাল অহা যোৱা কৰিবৰ কাৰণে তাৰপিছত আৰু আমাৰ ইয়াত বজাৰ সমাৰো হয় আপোনাৰ ভাল দিনত আহিলে আপোনাৰ বজাৰ চজাৰো ভালকৈ কৰিব পাৰিব ইয়াত হেৰিও কি বুলি কয় লোকেল এই খাদ্যবিলাক ওলায় তাৰপিছত শাক পাচলিবিলাক ওলায় তাৰপিছত আৰু ঠাণ্ডাদিনত আহিলে যিহেতু কমলা চিজন কমলা চমলা হয় আৰু বহুত পৰ্যটকৰ অ' পৰ্যটক আহে ফুৰিবলৈ তাৰপিছত আৰু হেৰি আৰু আপুনি ফুৰি ভাল পাব জেগাবোৰ পাহাৰ পৰ্বত আছে জান জুৰি সেইবিলাক দেখিব তাৰপিছত আকৌ আপুনি সেই আৰু দেখিব মানুহবিলাক হেৰি ভাল মানুহবিলাক ভাল আপোনাক নোজানিলেও আপোনাক বুজাই দিব ভালকৈ আপুনি আহিব পাৰিব তাত অঁ অঁ বুজাই দিব আপুনি নিজৰমতে আপুনি যেনেকুৱা ৰূমত থাকে সেনেকুৱা ৰূম আপুনি বুক কৰিব পাৰিব আপুনি যেনেধৰণে থাকোঁ বুলি ভাবে আপুনি থাকিব আহিব আহিলে ভালেই পাব আপোনালোকে ফুৰিলে হেৰি বেয়া নেপায় আপোনালোকে অকলে আহিলেও টেনচন নাই আৰু হেৰি লগত আহিলেও টেনচন নাই হেৰি আপুনি যেনেকৈ আহে ফুৰিবলৈ আপোনালোক কেইজনমান আহিম বুলি ভাবিছে ফুৰিবলৈ ইয়ালৈ অঁ অঁ ভালেই হৈছে একো অসুবিধা নাপায় ভালেই লাগিব ফুুৰি আপোনালোকে তাত বুদ্ধদেৱৰ মন্দিৰবিলাক দেখিব তাৰপিছত ফুৰা জেগা আছে আপোনালোকে আহল বহলকৈ ফুৰিব পাৰিব খোৱা বোৱা আপুনি অসুবিধা নোহোৱাকৈ আপোনালোকে তাৰপিছত আৰু সেয়াই আপোনালোকে ভাল পাব ফুুৰি জেগাখিনি ভাল হয় মন্দিৰ আছে অলপ আগলৈ গ'লেগৈ আপোনালোকে হেৰিয়লৈ যাব পাৰিব অঁ টুমটাও বুলি এডখৰ আছে অৰুণাচলৰ গাতে তাতো ভাল লাগিব আপোনালোকৰ ফুৰি অঁ অঁ ভাব লাগিব ফুৰি কৰি হ'ব তেনেহ'লে আহিব আপোনালোকে মোক আকৌ ফোন কৰিব অঁ ঠিক আছে